হেল্ল' হেল্ল' অ' ভালনে অ' কি কৰি আছে অ' পথাৰতে আছে অ' হয় নেকি অ' হেৰি আকৌ আমাৰ ইয়াত বিহু পাতিছে তাৰপিছত বিপিন চাউদাং আহিব নীল আকাশ আহিব এই মাইক লা লাগিয়ে আছে শুনি শুনিছাই চাগে ন অ' আহিব অ' মই সেই যাবলৈ ওলাইয়ে আছোঁ লগতে যাম বুলি ভাবিছিলোঁ আকৌ অ' মই তেনেহ'লে অ' মই তেনেহ'লে ৰখি থাকোঁ আকৌ হেৰি কি বুলি কয় তুমি সোনকালে ওলাই আহিবা কিমান সময় মানে খুব বেছি ছয়টা সাতটা বজাৰ পৰা বিগিন হ'বই আৰু এতিয়া অ' ছিংগাৰ আহিব হয় বাৰু অ' দেৰি হ'ব অ' ভাত পানী খাই অ' অ' শুনি আছোঁ অ' ল'ৰা ছোৱালীকেইটা আনিব লাগিব অ' অ' আমাৰ ঘৰ ওচৰতে এই মাইক লগা শুনিয়ে আছা চাগে অ' আমাৰ ওচৰতে বাৰু অ' ভাত অ' আমাৰ ঘৰতে আহি ভাত পানী খাই যাব পাৰিবা নহ'লে ঘৰত বনাব নালাগে তুমিয়ে ল'ৰা ছোৱালী কেইটা লৈ আমাৰ ঘৰতে ধুনীয়াকৈ ৰেষ্ট লৈ ভাত পানী খাই বৈ আৰু যাম আৰু অ' বেয়া নাপাওঁ নাপাওঁ ওৱা কেলে বেয়া পাম বাৰু ভালহে পাওঁ আকৌ বান্ধৱী এজনী লগ পালে বাৰু তেনেকৈ আৰু কেলে বেয়া পাম বাৰু অ' অ' মানুহজনক লৈ আহিলে ভালে হ'ব বাৰু গোটেই পৰিয়ালে আহিবা অ' মানুহজনকো লৈ আহিবা গোটেই পৰিয়ালে আহিবা মই ভাত পানী বনাই মেলি ৰেদি কৰি থৈ দিম অ' লগ অ' আঠটামান বজাত আহিলেই হ'ব অ' দহটা বজাৰ পৰা আৰম্ভ হ'ব লগতে সেই ল'ৰা ছোৱালী কেইটা বাৰু আছে বাৰু দেই ভালে বাৰু অ' অ' ল'ৰাটো মেট্রিক দিছে সৰুটো এতিয়া ছিক্সত পঢ়ি আছে সেই তেনেহ'লে অ' তেনেহ'লে আহিবা আৰু অসুবিধা নহয় নহয় নহয় আমাৰ ঘৰ সেই ল'ৰা দুটাই আছে তাৰপৰা মানুহজন আৰু মই আৰু বেলেগ নাই বাৰু তেনেহ'লে বুঢ়া বুঢ়ী নাই বাৰু শহু শাহু নাই শহু শাহু থাকিলে অকণমান অসুবিধা পায় আৰু সেই আমিয়ে অ' অ' অ' লগো পোৱা নাই বহুতদিন লগ পাম আৰ লগতে এসাজ ধুনীয়কৈ খাই বৈ আৰু ফাংচন চাব যাম আৰু অ' হাঁহ মাংস নোখোৱা নি তেনেহ'লে কি খাবা গাহৰি গাহৰি খাবা অ' অ' গাহৰি অ' গাহৰিটো তেনেহ'লে লোকেল মুৰ্গী আনিম আকৌ কি হ'ব কেনেকুৱা হ'ব লোকেল মুৰ্গীটো খাই বেছি ভাল লাগিব অ' লোকেল মুৰ্গী আনিম জালুক দি ধুনীয়াকৈ বনাম আৰু অ' অ' অ' ভাল লাগিব লাগিবতোন আকৌ ইমান দিনৰ মূৰত লগ পাম ন ঠিকেই ঠিক আছে বাৰু তেনেহ'লে দেই অ' ঠিক আছে ঠিক আছে আশা কৰি ৰাখি ৰখি থাকিম আৰু দেই ঠিক আছে ঠিক আছে